হেল্ল' অঁ বাইদেউ অঁ বাইদেউ কওক এই এনেই আছিলোঁ

কি ভাইমনদা এই পইছা আৰু আৰু তোক মই কেতিয়া দিম অঁ কাই এক্টৰ একট্ৰেছ কাই অঁ কিবা কাৰ অঁ ডাইৰেক্টৰ কাৰ কাই অঁ নাই তো মই খুনাই নাই মই দেখাও নাই ক'তো অঁ অঁ অঁ আজি কেইটা বজাত চাৰে পাঁচটাত এই মোৰ দেখোন আলচি লাগি আছে দে

যাব লাগব নেকি দে দে দে নহ'লে কিহঁত যাব কি গাড়ীত যাব লাইন বাছত না ক'ত অ' বাছত দে হ'ব দে নহ'লে অঁ অঁ হ'ব